হেল্ল' বাইদেউ আপোনাৰ ওচৰত যে এযোৰ কাপোৰ অৰ্ডাৰ কৰিছিলোঁ অ কাপোৰযোৰ পালোঁ কিন্তু মানে কি হ'ল কাপোৰযোৰ ইমান কোৱালিটি বেয়া কাপোৰটোত আপুনি কটন বুলি লিখা আছিলে ন তাত পিয়ৰ কটন বুলি লিখিছিলে কিন্তু এইটো পিয়ৰ কটন নহয় পলিষ্টাৰ মিক্স আছে কাপোৰটোত আৰু গৰমত মানে একেবাৰে পিন্ধিব নোৱাৰিম এইযোৰ কাপোৰ আৰু মানে কালাৰটো যিটো আছিলে ন আপুনি ইমান ধুনীয়া ব্লু কালাৰ একদম ডাৰ্ক ব্লু আছিল এতিয়া ইয়াত একদম লাইট ব্লু মানে ব্লুৰো মানে কি একো ভালেই লগা নাই মানে চাইনিঙে নাই কাপোৰটোৰ অলপো একদম ধেপা নিচিনা মানে একো ভাল লগা নাই কাপোৰযোৰ আৰু মানে গৰমত মানে পিন্ধিব পৰা নহয় এনে পিয়ৰ কটন হ'লেটো গৰমত ধুনীয়াকে পিন্ধিব পাৰি ন আৰু এইযোৰ মানে একো পিয়ৰ কটন নহয় দে আপুনি এনে ঠগোৱা নিচিনাহে লাগিছে মানে একো পিওৰ কটন নহয় পলিষ্টাৰ মিক্স আছে আৰু মই কাপোৰযোৰ ৰিটাৰ্ণ কৰিম দেই মই এইযোৰ কাপোৰ ৰাখিব নোৱাৰোঁ